মোৰ ল'ৰা ডাঙৰটো তেতিয়া আঢ়ৈ বছৰ হৈছে তাৰ এদিন হঠাতে জ্বৰ কাঁহ মূৰ বিষ এনেকুৱা হ'ল ল'ৰাটো মানে থাকিব পৰা নাই আৰু এনেকুৱা হৈছে মই যে ওচৰত এখন কোনোবা এখন হস্পিটেলত মই দেখাই আনিম সেইটোও মোৰ মানে ওচৰত হস্পিটেল তেতিয়া সেই সময়ত নাছিল গতিকে মই ডিব্ৰুগড়লৈ এখন ব্যক্তিগত না নাৰ্চিং হোমতে লৈ গ'লোঁ ভাবিলোঁ গৈছোঁ বাৰু মই আগবেলাৰ ভিতৰতে গৈছোঁ ধৰক দহটামান বজাত পাইছোঁগৈ তাতকৈ আগত যাব পৰা সুবিধাও নাই সেই সময়ত লাইনৰ গাড়ীতে যাবলগীয়া হয় ল'ৰাটো লৈ গ'লোঁ মই গৈ পেলাই দেখালোঁ দেখালোঁ মানে কি তাত টিকেট কৰিলোঁ কৰাৰ পিছত মই ৰৈ আছোঁ দি এনেকুৱা ধৰণে দীঘল শাৰী নহয় ভাবিব নোৱাৰি তাত মানে মানে নোৱাৰোঁৱে আৰু কোনোবা এটা যে ছিৰিয়াছ কেছত ভিতৰলৈ লৈ গৈ আগতীয়াককৈ চাব সেইটোও সম্ভৱ নহয় গতিকে ৰৈ আছোঁ ৰৈ আছোঁ ইবাৰ সুধোঁ নাই নহয় সিবাৰ সুধোঁ নাই নহয় ৰৈ থাকিলোঁ ৰৈ থাকি থাকি থাকি থাকি দেখিছোঁ তিনি বাজিছে চাৰি বাজিছে কিন্তু মই মানে দেখাব পৰা নাই ল'ৰাটোৱে আমনি কৰিছে মোক আৰু সেই সময়ত এনেকুৱা এটা পৰিস্থিতি আমি পানী বটল এটা লৈ যাবলৈও আমাৰ মানে সেইটো মানে জ্ঞান নাই বুলিয়েই আমি নিজকে ক'ব লাগিব ল'ৰাটোৰ অসুখ হৈছে মই যদি এটা বটলত পানীও লৈ গ'লোহেঁতেন সেইদৰেও মই অকণমান মানে ধৈৰ্য্য় ধৰিব পাৰিলোহেঁতেন কিন্তু সেইদৰেও নহ'ল আৰু অকলশৰীয়াকৈ গৈছোঁ মাকে ল'ৰা লৈ গৈছোঁ আৰু এনেকুৱা তাৰপিছত গৈ ৰৈ আছোঁ ৰৈ আছোঁ নহয় লাষ্টত মানে এনেকুৱা পৰ্যায় হ'ল গধূলি হওঁ হওঁ অৱস্থা ডিব্ৰুগড়ৰ পৰা মোৰ ঘৰলৈ প্ৰায় পঁচিছ ত্ৰিছ কিলোমিটাৰ গতিকে পঁচিছ ত্ৰিছ কিলোমিটাৰ আহিবলৈ হ'লে ধৰক কেনেকৈ আহিম সেইটোও এটা ধান্দা হৈ থাকিলে তাৰপিছত মই কাউণ্টাৰত মই ক'লোঁ আৰু য'ত টিকেট কৰে তাত ক'লোঁ আৰু মই যে মোৰ টিকেটটো ঘুৰাই লওক আৰু ম মই দেখাব নোৱাৰিম এতিয়া কাৰণ ল'ৰাৰ যি হ'লেও এতিয়া মই এনেকুৱা পৰিস্থিতিত আনিম কেনেকৈ মই ৰাতি হ'লে আন্ধাৰত অকলে তেনেকৈ কৈ ভাবি পেলাই মই টিকেটটো ঘুৰাই দিলোঁ ঘুৰাই দি পেলাই মোক তেওঁলোকে পইচাটোও অৱশ্যে ঘূৰাই দিছে যিটো ভাড়া হেৰি লৈছে মানে চাবলৈ সেইটোও মোক ঘূৰাই দিছে ঘূৰাই দি গুচি আহিলোঁ মানে মই ল'ৰাটো মই যেনে লৈ গ'লোঁ ধৰক কষ্ট খুৱালোঁ গোটেই দিনটো কিন্তু লৈ গুচি আহিলোঁ মই ঘৰলৈ ঘৰত আনি কি কৰিম উপায় নাই এনেধৰণে হৈছে এজন মানুহ আহিলে সেই মানুহজনে ক'লে মেডিকেল ডিপাৰ্টমেণ্টৰে মানুহ বাৰু তেওঁ তো ক'লে ঠিক আছে বাৰু আপুনি নোৱাৰিলে নোৱাৰিলে এতিয়া ল'ৰাটো আঢ়ৈ বছৰীয়া ল'ৰাটোৱে এটা কাম কৰকচোন আপুনি পেৰাচিটামোল এটা ছিৰাপ এটা আনকচোন পেৰাচিটামোল ছিৰাপটোকে দি পেলাই আপুনি অকণমান আজি ৰাতিটো হ'লেও মানে অক্মাণন ধৈৰ্য্য় ধৰি খুৱাই ল'ৰাটো অকণমান ভাল পায় বা কিন্তু তেখেতৰ মতে মই কি কৰিলোঁ এটা পেৰাচিটামোল ছিৰাপ এটা অনোৱালোঁ অনোৱাই পেলাই সেই ছিৰাপটোকে ফাৰ্মেল দি পেলাই ৰাতি মই মানে এনেধৰণে ভগৱানে মোৰ সহায় কৰিলে যে জ্বৰটো ভাল হ'ল জ্বৰটো ভাল হোৱা পিছত ল'ৰাটো শুলে শোৱাৰ পিছত পিছদিনা মই ভালধৰণে আকৌ লৈ গৈ মেডিকেল কলেজত দেখাই আহিছোঁগৈ মানে ধৰক এইখিনি মোৰ বৰ ডাঙৰ অভিজ্ঞতা এক দুই অভিজ্ঞতা এটা মোৰ আৰু এটা হ'ল মোৰ ওচৰৰ এজন মানুহ তেওঁ মানে এনেকুৱা হয় ছুগাৰ প্ৰেছাৰ তেওঁৰ হাই থাকে অনবৰতে আমি কওঁ আৰু ওচৰ মানুহ হিচাপে আপুনি ভালদৰে দেখাই আহকচোন তেওঁ দেখাবলৈ যায় দেখায়গৈ কিন্তু কমপ্লিট নকৰে আচলতে বয়সষ্ঠ মানুহ কমপ্লিট কৰিবলৈ তেওঁ বেয়া পায় মানে অলপ ভাল পালে ভাল হোৱা পিছত তেওঁ গুচি আহিলে নকৰে ট্ৰিটমেণ্টটো দীঘলীয়া হ'ব বুলি তাৰপিছত তেওঁ তেনেকৈ থাকোঁতে থাকোঁতে এদিন দেখালেগৈ ছুগাৰটো ছুগাৰটো বহুত হাই তেওঁ ছেভেন হাণড্ৰেড এম এল এম জি মান আছে মানে ধৰক হেৰিটো ছুগাৰটো ছুগাৰটো তেনেকৈ থাকিলত ৰাতি কি হ'ল তেওঁৰ জ্বৰ হ'ল বমি হ'ল খুব কপিলে কপাতে মানে নিজৰ ল'ৰাই দেখিলে অৱস্থাটোতো বেয়া লৈ যাওঁ সেইবুলি কৈ তেওঁক মানে মেডিকেল কলেজলৈ লৈ গ'ল মেডিকেল কলেজত গৈ পেলাই ছিট দিলে ছিট দিয়াৰ পিছত তেওঁ অৱস্থাটো এনেধৰণে বেয়ালৈ গৈছে তেওঁ যেন ঘূৰি নাহিব সঁচাকৈও সেয়ে পৰিণতি সেয়ে হ'ল বাৰু কিন্তু তাত নহ'ল মেডিকেল কলেজত নহ'ল তেওঁক ঘূৰাই পঠালে ঘৰ ঘৰলৈ লৈ আহিলে আহি ঘৰত তেওঁ তেওঁ মানে এদিন মাত্ৰ থাকিলে তাৰপিছত তেওঁ সেই অসুখতে তেওঁ এই সংসাৰৰ পৰা গুচি গ'ল বৰ বহুত বেয়া লাগিলে গতিকে টকা পইচাই ক্ষেত্ৰতো মানুহে অকণমান এনেকুৱা হ'ব পাৰে নোৱা তেওঁ জীয়াই থাকিবলৈকে সেই সময়খিনিত তেওঁ নোৱাৰিলে মানে এনেকুৱা কষ্টৰ মাজেদি তেওঁ মানুহজন এই সংসাৰৰ পৰা গুচি গ'ল নহয় সঁচাকৈ আমি ভাবিব নোৱাৰোঁ এনেকুৱা হ'লে মানুহলৈ বহুত বেয়া লাগে দুখ লাগে এই আৰু এইখিনিকে মই কৈছোঁ